হেল্ল' ছাৰ মই অভিনৱ শৰ্মাই ক'লোঁ ছাৰ মই ভিছা এখন এপ্লাই কৰিছিলোঁ মানে আজি দহদিন মানে হ'ল চাগে এপ্লাই কৰা ছাৰ তাৰ একো খবৰ খাতি পোৱা নাই তাৰমানে মই এই চব ডকুমেণ্টছ চব দিলোঁ আধাৰ কাৰ্ড চাধাৰ কাৰ্ড চব ডকুমেণ্টছ চব দিয়া আছে

ছাৰ ভিছাখন এতিয়ালৈকে আহি পোৱা নাই সেইবাবে কল কৰিছিলোঁ মোৰ মই নিৰঞ্জন গগৈ ছাৰক মই হেৰি দিছিলোঁ চাবমিট কৰিছিলোঁ অল্ড ডকুমেণ্টছবোৰ মোৰ ইনকাম টেক্সৰ সেইবোৰ চব সকলোবোৰ দিয়া আছে ছাৰ মই তাৰমানে ফৰেন টুৰ কৰিবৰ কাৰণে লাগিছিলে তাৰমানে ভিছাখন দৰকাৰ হৈছিলে অহা অহা অহা মাহৰ মই দুই তিনি তিনি তাৰিখ মানে যাম দুই তাৰিখে যাম বুলি ভাবিছোঁ টিকেটটো কৰা নাই বাৰু টিকেটটো আজি টিকেটটো আজি কনফাৰ্ম কৰিব লাগিব দুই বা তিনি তাৰিখৰ ছাৰ সেইকাৰণে আৰ্জেণ্ট হৈছিলে সোনকালে কৰি দিলে ভাল পালোঁহতেন ছাৰ সোনকালে কৰি দিব মোৰ ডকুমেণ্টো চব ক্লিয়াৰ আছে অল ডাটা ক্লিয়াৰ আছে এই এই নাম্বাৰটো মানুহ এজন দিলে তাৰমানে কমপ্লেইন কৰিবলৈ এনেকৈ হেৰি কৰিব পাৰি বুলি সেইবাবে আপোনাক ফোন কৰি চাইছিলোঁ ছাৰ অনুগ্ৰহ কৰি হেৰিটো কৰি দিব আৰু ছাৰ অঁ বুজি পাইছোঁ ছাৰ

অঁ নহয় কিবা এটা কৰিপেনি ছাৰ ভিছাখন মুঠতে উলিয়াই দিব পাৰিম উলিয়াই দিব ট্ৰিপ কৰিবলৈ যাম বুলি ভাবিছিলোঁ আৰু

ঠিক আছে ছাৰ তাকে আশা আশা থাকিল আপুনি কৰি দিব বুলি আৰু কিবা ডকুমেণ্টছ লাগিব নেকি কিবা মই মাজে মাজে ফোন কৰিম বাৰু কিবা ডকুমেণ্টছ লাগিলে ক'ব আপুনি অঁ ঠিক আছে ছাৰ অঁ এতিয়া ৰাখিছোঁ